হয় মই মোৰ ভাইটি মাষ্টাৰচ কমপ্লিত হোৱাতো বিচাৰোঁ কাৰণ তেতিয়াহে তেওঁ নিজৰ যোগ্যতা অনুসৰি চৰকাৰী চাকৰি পায় নিজৰ জীৱন তথা পৰিয়ালটো সুন্দৰভাৱে চলাই যাব পাৰিব